হেল্ল' কোনে কৈছিলে হয় হয় হয় হয় হয় হয় অঁ মোৰ চেম্বাৰটো এই চতিয়াতে চতিয়া পুৰণা চেণ্টাৰতে অঁ কিবা অসুবিধা হৈছে নেকি

হয় হয় অঁ মোৰ নটা বজাৰ পৰা দুটা বজালৈকে থাকোঁ চেম্বাৰত অঁ সেইটো সময়ত তুমি কণ্টেক্ট কৰি আহি যাবা অঁ এনেই ক'ত দেখুৱাইছিলা বাৰু আগে পিছে হয় হয় হয় হয় হয় হয় ঠিক আছে তেতিয়াহ'লে আহিলেই হ'ল মোৰ নটাৰ পৰা বাৰটালৈকে খোলাই থাকে আৰু কিবা হেঁ ফিজ মোৰ অঁ তিনিশকৈ লওঁ আৰু অঁ অঁ আহিব পাৰিব

হয় হয় ঠিক আছে হ'ব